ক এই আছোঁ ৰ এনেই তই হা কি হৈছেনো বুজি পোৱা নাই

হয় নেকি নেটৱৰ্ক নাই নেকি সেইফালে বুজি পোৱা নাই অ' হয় নেকি অ বনাব নাজানা পিঠা বনাব নাজানা ও বেছি টান নহয় অ' সহজে অ' টাৱাখান গৰম হোৱাৰ পিছত বহাই দিবি পিঠা নাৰিকল ৰুকি দিবি দি পকাই দিবি চাহ বনাবি বুলি আছে নেকি অ' বনাও আমাৰ

অ' দে মই যাম

অ দে